দৈনন্দিন জীৱনত আমাৰ বিভিন্ন ক্ষেত্ৰত পানীৰ প্ৰয়োজন হয় ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে মানুহে বিভিন্ন ক্ষেত্ৰত পানীৰ ব্য়ৱহাৰ কৰে যেনে আমি ৰাতিপুৱা শুই উঠিয়েই মুখ ধুবলৈ আমি পানীৰ ব্যৱহাৰ কৰোঁ তাৰপৰা চাহ বনাবলৈ পানীৰ ব্যৱহাৰ কৰোঁ ঠিক সেইদৰে গা ধোৱা বাচন বৰ্তন ধোৱা কাপোৰ ধোৱা আনকি যাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ অৰ্থাৎ আমি জীয়াই থাকিবলৈয়ো পানী খাব লাগে গতিকে এইবিলাক ক্ষেত্ৰতে আমাক পানীৰ প্ৰয়োজন হয়